অ অ অ কওকচোন হয় হয় অ' হয় নেকি সিতো কিতাপ পঢ়িয়ে থাকে দেখোন কেনেকৈ কম পাইছে টিউশ্যনো লৈছে টিউশ্যনো লৈছে পঢ়াতো মাৰ্কছ ইমান কম পালেনে অ' হয় নেকি তাক চাগৈ খুব তাক পিটিব লাগিব তাক খেলা ধূলা বেছি হৈছে অ স্কুলটো খতি নকৰে সদায় স্কুললৈ গৈয়ে থাকে ইমান নম্বৰ কম পালে কেলৈ অ অ পঢ়াটো পঢ়িয়ে থকা দেখোঁ টিউশ্যনৰ পৰা আহে পঢ়ে ইমান মাৰ্ক্স কম পোৱা কাৰণে বেয়া পাইছোঁ দেখোন অ ইয়াত কয় এতিয়া কি কয় কি নকয় বেছিকৈ খেলা ধূলাটো বেছি কৰিছে নেকি ই তাক পিটিব লাগিব হয় নেকি অ তাক এতিয়া আহক তাক পিটিম আজি অ হয় নেকি মই পাতিব লাগিব আপুনি নহ'লে ক'বচোন বাৰু যিজন ভাল আছে টিচাৰ মই তাতে দিম টিউশ্যনটো কোন চাব্জেক্টত কম পাইছে বিজ্ঞানত পাইছে অ অ দিম বাৰু দিম বাৰু টিউশ্যনো আছে বাৰু টিউশ্যনো কৰি থাকে এতিয়া কি পঢ়ে কি নপঢ়ে সিহে জানে এতিয়া তাক এইবাৰ ধৰিব লাগিব ভালকে অ হ'ব হ'ব ৰাখক অ দিয়ক ভাল লাগিলে কোৱাৰ কাৰণে দেই হ'ব দিয়ক অ অ